মই অধিক লোকৰ বাবে খাদ্য প্ৰস্তুত কৰিবলগীয়া হওঁতে প্ৰথম অৱস্থাত অকণমান ভয় লাগিছিল যদিও পিছলৈ ৰন্ধন কাৰ্য্যটো সুকলমে হৈ উঠাত বহুত বেছিয়ে ভাল লাগিছিল বহুত বেছি আনন্দিত হৈছিলোঁ আৰু এই ৰন্ধন কাৰ্য্যটো সোনকালে হৈ উঠিবলৈ মই লগত সহযোগী হিচাপে দুজন ৰাখিছিলোঁ আৰু অন্যান্য উপকৰণসমূহ তৈয়াৰ কৰিবলৈ বেলেগ বেলেগ ব্যৱস্থা হাতত লৈছিলোঁ যাৰ দ্বাৰা ৰন্ধন কাৰ্য্যটো সোনকালে হৈ উঠে